ভাদ আৰু আহিন মাহত আমি যেতিয়া গাঁওৰ সকলো ৰাইজে যেতিয়া নদীত পলহ মাৰিবলৈ যোৱা হয় সেই সময়চোৱাত এনেই ভ্ৰমণ হিচাপে ভাল লাগে মাছো পোৱা যায় যথেষ্ট আৰু সেই মাছটো আমি উদযাপন বুলি নহয় আমি সমূহ ৰাইজে মৰা হয় আৰু নাপালেও ধৰক নোপোৱাজনকো দিয়া হয় দুই এটুকুৰা আও মাছ ধৰা সময়তো ইয়াৰ এটা আমেজো বেলেগ ডাঙৰ মাছ এটা পলত পৰিলে ইজনে সিজনক ধৰি ধৰক পলহটো ধৰি মাছটো ধৰিবলৈ সহায় কৰে ইয়াত এনেই এটা আমেজ লাগে কিন্তু আমাৰেই মাছ ধৰা সময়েতেই যিটো ডাঙৰ মাছ পৰিলে ধৰক সকলোৱে এটা হাঁহি ফূৰ্তিত ধৰা হয় কিন্তু ইয়াত কোনো শ্লোগান বা গান নাই কিন্তু এনেই এই পল মৰা সময়ত এনেই ধৰক নদীত ভাল লাগে তাতে গা পা ধুই অহা হয় গতিকে ইয়াত কোনো গান বা শ্লোগান হিচাপে ধৰি লোৱা নহয় এটা এটা ফূৰ্তিহে কৰা হয়